হেল্ল' অঁ ক'ত লাগিছে বাৰু অঁ বৰুৱা হোটেলত নি নমস্কাৰ নমস্কাৰ দেই মই আপোনালোকলৈকে মাৰিছিলোঁ ফোনটো অঁ অঁ অঁ ভালনে অঁ মোৰো ভালে ভালে ভালে ভালে অঁ মই ফোন কৰিলোঁ মানে হেৰি হ'ল এই আজি এই শুকান ৰুটি পাঁচ প্লেট অৰ্ডাৰ দিব খুজিছিলোঁ অঁ অ' নহয় আগতে দিছোঁ দিছোঁ দিছোঁ মই পোন্ধৰ আগষ্টৰ দিনাখনি আপোনাৰ দিছিলোঁ এই চাও চাও দিছিলোঁ এই ঊনৈছ প্লেট আছিলে পোন্ধৰ আগষ্ট উদযাপন কৰাৰ পিছতে বোলো যিসকলৰ লোক আছিলে তেওঁলোকক চাও চাও অৰ্ডাৰ দিছিলোঁ আপোনালোকৰ তাতে কিন্তু চাও চাওত আপোনালোকৰ খাই পেলাই বেছ ভাল লাগিলে আৰু যিটো মছলা দিছে বৰ বঢ়িয়া লাগিলে দেই খাই অঁ অঁ এই শুকান ৰুটিটোত আপোনাৰ হেৰি কৰিবচোন এই এই চাও চাওত যে দিছিলে এই আপোনাৰ জ্বলাটো অকণমান বেছিকৈ দিবচোন দেই সেইদিনাখন কিন্তু জ্বলাটো খাই বেছ ভাল লাগিলে অঁ হয় নেকি হেৰি মই আপোনাৰ হেৰি এই বেতিয়নী চাৰিআলি এই যিখন আপোনাৰ হেৰিয়া হাৰ্ডৱেৰ দোকান সেইখিনিলৈকে আহিলে হ'ব আপুনি ফোন এটা কৰিব এইটো নম্বৰত নম্বৰটো লৈ লওকচোন নাইন ওৱান জিৰ' ওৱান জিৰ' ছেভেন ওৱান থ্ৰী এইট থ্ৰী অ' থ্ৰী এইট থ্ৰী অঁ অঁ অঁ অঁ ঠিকে আছে ঠিকে আছে ন ঠিক ঠিক ঠিক অঁ অঁ সেইটোৱে নম্বৰ অঁ অঁ অঁ আপুনি এইটো নম্বৰতে ফোন এটা কৰিব ঠিক আপুনি এই কেইটামান বজাত পাবহি ইয়াত আমাক সেই আবেলি খাবলৈ লাগে এই দুটামান বজাত পোৱাকৈ গুছি আহিব

অঁ তাৰ পৰা হেৰি কৰিব এই শুকান ৰুটিৰ লগত এতিয়া হেৰি কৰিব এই গাহৰি আছে নহয় গাহৰিকে দি দিব অঁ এই গাহৰিটো প্লেট এতিয়া কেনেকৈ লৈছিলে বাৰু হ'ব হ'ব হ'ব হ'ব এশ বিছ টকাকৈ পৰিব ন হ'ব হ'ব হ'ব অঁ পাঁচ প্লেট গাহৰি দি দিবচোন অঁ আৰু যিখিনি আৰু ভাজি চাজি হয় দিব আৰু হেৰি কৰি পেলাই তেতিয়া মই সেই আমাৰ হাৰ্ডৱেৰ দোকানৰ ওচৰলৈকে ওলাই যাম আপুনি ফোনটো মাৰি দিলে হ'ব যিমান সময়ত পায়হি পইচাটো পইচাটো হেৰি কৰিম এই গুগুল পে' কৰি দি নহয় হেঁ কি ক'লে গুগল পে' কৰি দিব অঁ হ'ব হ'ব হ'ব এই আপোনালোকক স্কেনাৰখন মোৰ ভাগৰ এইটো নম্বৰতে দি দিব পাৰিব নেকি মই যে দিছিলোঁ নম্বৰটো সেইটোতে মোৰ হেৰি আছে এই ইস্ মানে হোৱাটছআপৰ নম্বৰটো আছে তাতে আপুনি স্কেনাৰখন পঠিয়াই দিয়কচোন মই স্কেন কৰি পেলাই দি দিছোঁ মানে মই সেই ল'ৰাটোৱেহে দিব মই ইমান পাৰ্গত নহয় মানে সেই ইয়াত অঁ হ'ব হ'ব হ'ব সি দি দিব বাৰু পইচাটো অঁ এই আৰু এটা কথা ক'ব বিচাৰিছোঁ এই এই চিংৰা দহটা বান্ধি পেলাই এক্সট্ৰাকৈ লৈ আহিবচোন দেই সেইটো পইচাটো বাৰু কেছেই দিম সেইটো মানে এই মোৰ কাণত দোকানী বাইদেউজনীক লাগে অঁ এই কাইলৈ জন্মাষ্টমী পৰিছে যে জন্মাষ্টমীত বোলে সেই ৰাতিপুৱা চাহ অকণ খুৱাব সেইটো কাৰণে সেই চিংৰা দহটা খুজিছিলে মই বোলো আপোনালোককে কৈ দিছোঁ আপুনি সেইটো পইচাটো বাইদেৱে দি দিব ইমান সময় দোকান খোলা থাকিবই নহয় দেই অঁ হ'ব হ'ব ঠিক আছে ঠিক আছে ঠিক আছে অঁ তেতিয়া ৰাখিছোঁ ধন্যবাদ